লকডাউনৰ সময়ত আমি যিহেতুকে তেজপুৰ ইউনিৰ্ভাচিটিত থাকোঁ তাৰপাছত লকডাউনত এনেকুৱা এটা সমস্যা আহিল গেটৰ বাহিৰত যাব নোৱাৰোঁ দোকান বজাৰ বন্ধ তেনেকৈয়ে ধৰক চাহৰ লগত খাবলৈতো মানুহৰ কিবা কিবি লাগেই এতিয়া ঘৰত যাবও নোৱাৰোঁ এতিয়া ঘৰত গ'লেতো গাঁৱৰ ঘৰত মানুহৰ ঢেঁকী থাকে ঠিক তেনেকৈ ঢেঁকীত পিঠা গুড়া চুৰা খুন্দি মানুহে বনাই কৰি কিবা কিবি পিঠা পনা কিবা কিবি বনাই কৰি খায় আমাৰতো আৰু সেইটো নাই গতিকে হোষ্টেলতহে থাকোঁ এনেকৈয়ে এদিন চবেই কৈ থাকে বোলে হেৰি নিমকি বনাম নিমকি বনাম নিমকি বনালোঁ মই বনাবলৈ মানে ট্ৰাই কৰিলোঁ আৰু ময়দা আনিলোঁ কিবা কিবি যি লাগে আনিলোঁ আৰু মই ইমান নাজানো বি লোকৰপৰা শুনি পেনে বনাবলৈ আৰম্ভ কৰোতেই এদিন এনেকুৱা হ'ল বনালোঁ তাৰপিছত তাতে গ'ল কিবা বেকিং দিয়ে বেকিঙৰ ঠাইত চ'ডা বেছিকৈ দি দিলোঁ তাৰপিছত কিবা ক'লা জিৰা বুলি কয় সেয়াও নাজানো ঠিকছে ঢালি দিলোঁ তাৰপিছত বনাই সানি কৰি ল'লোঁ এতিয়া নিমকি গৈ কিবাহে হ'বলৈ ধৰিছে দেখোন নিমকিৰ আটাখিনি ঠিকে সানিলোৱে ময়দাখিনি ঠিকে সানিলোঁ সনাৰ পিছত আটা বেলাৰ দৰে ঠিক তেনেকৈয়ে বেলিব লাগে তাৰপিছত কাটিব লাগে মইতো ইমান নাজানো আৰু ঠিকে তেনেকৈ আৰু যোগাৰ কৰি ল'লোঁ কৰি লওঁতে নহয় নিমকি টান হৈ থাকে টান টান হৈয়ে কিবা বুট ভজা টাইপৰহে হয় দেখোন তাৰপিছত এজনী বায়ে বৰ ধুনীয়াকৈ জানে বনাবলৈ সেই বাজনীৰ মুখতে এদিন শুনি পেলাই তেনেকৈ বনাবলৈ ধৰিছিলোঁ বায়ে ক'লে ই আই তোমাৰ বোলে এয়া হোৱা নাই চাওঁ কি কৰিলা মোক মোক দিয়া মই কৰি দিম তাৰপিছত সেই বায়ে যেনিবা গোটেইখিনি আৰু ধুনীয়াকৈ বোলে তোমাৰ অমুক বেছি হৈছে তমুক বেছি হৈছে কৈ আকৌ কিবাকিবি মিক্স কৰি পেলাই বায়ে যেনিবা ধুনীয়াকৈ বনাই দিলে কমকৈয়ে বনাইছিলোঁ নাজানো গতিকে কিন্তু সেয়াই আৰু লাষ্টত কমৰ ঠাইত বেছিকৈ হ'লগৈ কিন্তু খাই বেয়া নালাগিল বাৰু পিছত বায়ে হাতখন লগালে আৰু বায়ে যেনেকৈ জানে যিহেতুকে বায়ে ধুনীয়াকৈ হেৰি কৰি দিলে আৰু এদিন তেনেকৈয়ে বিৰিয়ানি বনাবলৈ চেষ্টা কৰিলোঁ এনেকুৱা হ'ল চবে কৈ আছে বোলে বিৰিয়ানি খাওঁ বিৰিয়ানি বনাম কাৰণ মোৰ ইয়াতে বা এজনী মোৰ লগতে কৰা বা এজনীয়ে বনাই থাকে মই নিজে আনিলোঁ আৰু চাউল তাউল কিনি আনিলোঁ যোগাৰ কৰিলোঁ ওৱ মাংস ভাজি থাকোতে মাংস লাগি গ'ল তলফালে এতিয়া কেনেকৈ বনাম মাংস বোলে লাগি গ'ল লাগি যোৱাৰ পাছত আৰু নাই এতিয়া মা চবেই গালি পাৰিছে তোৰ বোলে চবজী বনালেই বোলে লাগি যায় কি হয় কি নহয় তোৰ বোলে সদায় এনেকুৱা হয় কি কৰি থাক বোলে খালি ম'বাইল চাই থাক মই কৈছোঁ ৰ ম'বাইল চাই থকা নাই কিবা এটা কাম কৰি থাকোতে লাগিলে যি হয় হ'ব দে আকৌ এ এটা এনেকুৱা কৰিছো চবেই গালি পৰাৰ ভয়ত বেলেগ এখন কেৰাহীত তেল দিছোঁ তেল দি পেলাই আকৌ বিলাহী এটা দি মাংসখিনি ভাজি তাৰপিছত আৰু থূলমূলকৈ বনাই পিনি থৈ দিলোঁ আৰু কি কৰিম আৰু খাবতো লাগিব মানে আগ্ৰহ কৰিলোৱেই যিহেতুকে কি নহ'ল আৰু ভাত মাংস সানি খোৱাৰ দৰে তেনেকৈয়ে খাই পেলাই থৈ দিলোঁ আৰু বিৰিয়ানি গৈ কিবা হ'লগৈ আৰু এয়া আৰু তেনেকুৱা আৰু মানে হৈছে বহুত কাহিনী ৰন্ধা বঢ়াৰ ক্ষেত্ৰত নজনা কামটোত আগবাঢ়ো তেনেকৈ ম'বাইলত চাওঁ ম'বাইলত চালেও মানে মনত নাথাকেগৈ আৰু কেতিয়াবা ম'বাইলটো চাই থাকিলেওতো মানে চাই চাই ইমান কৰি থাকিব নোৱাৰে এবাৰ চাওঁ বনাওঁ সেই তেনেকৈ তেনেকৈ মানে বস্তুবোৰ কিবাহে হয়গৈ আৰু সেয়াই আৰু